অ মই আপোনালৈ ফোন কৰিছিলোঁ মানে হেৰি মই কোনে কৈছোঁ আপুনি কথাটো গম পাইছেনে নাই মই কোঁচৰ গাঁৱৰ ৰুণু হাজৰিকাই কৈছোঁ আপোনাৰ ওচৰলৈ যাম বুলি ভাবিছিলোঁ মানে আপোনাৰ ওচৰত এই আপুনি নাৰ্চাৰিতে আছেনে এতিয়া বাৰু এই ৰঙা ৰঙা যে গোলাপজাত যে সেই জাত আছে নেকি আপোনাৰ তাত টাবত আছেনে নাই এই পলিথিনত আছে মানে পলিথিনত থকাটোৰ কিমান দাম আৰু টাবত থকাটোৰ কিমান দাম বাৰু এনেই পাম নহয় গ'লে আকৌ ডাঙৰ ডাঙৰ যে হালধীয়া হালধীয়া নাৰ্জী ফুলটো সেইটো আছেনে নাই সেইটো কিন্তু মোক টাবত থকাই লাগিব তাৰমানে পলিথিনত থকা মই নানো সেয়া টাবত থাকিলে মানে মই আনি তেনেকৈয়েআনি পেলাই থ'বহি পাৰিম এই জবাটো আছেনে তিনিবিধৰ ফুলৰ তিনিটা টাব আপুনি ধুনীয়কৈ মোৰ কাৰণে থৈ দিব মই কিমান সময়ত গ'লে আপোনাক পাম এনেই কিমান সময়লৈকে থাকিব তেতিয়াহ'লে মই অকণমান দেৰিকৈ গ'লেও লগ পাম আৰু অ মই তেতিয়াহ'লে হয়তো দহ মিনিটো হ'ব পাৰে তাতকৈ অকণমান বেছি সময়ো লাগিব পাৰে মই গৈ আছোঁ